আমাৰ অসমীয়া ভাষাটো আঞ্চলিক ৰাজ্যৰপৰা সম্পূৰ্ণ পৃথক এই ভাষাত আমাৰ ভাষাটোত বৰ্ণমালা আছে তেনেকৈ আমাৰ কিছুমান উপভাষা আছে যেনেধৰণে আপোনাৰ এই নলবৰীয়া গুৱাহাটীয়া এই কিছুমান উপভাষা তেখেত তেওঁলোকৰ বৰ্ণমালা নাই গতিকে আমাৰ আমাৰ অসমত বহুত ভাষাই জড়িত হৈ আছে গতিকে আমাৰ ভাষাটো বহুত সম্পূৰ্ণৰূপে পৃথক